দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে অসমত যথোপযক্ত সা সুবিধা চৰকাৰে যিমান পাৰে চেষ্টা কৰিছে তথাপিও কিন্তু সিমান এতিয়াও সুলভ হোৱা নাই আমাৰ গাতে লাগি থকা এখন ব্লাইণ্ড স্কুল আছে অন্ধ ল'ৰা ছোৱালীৰ বাবে এখন স্কুল আছে তাত যথেষ্ট ল'ৰা ছোৱালী আছে কিন্তু তাত যেনেকৈ তেওঁলোকে সা সুবিধাখিনি পাব লাগে বা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যেনেকৈ সুবিধাসমূহ পাব লাগে তেনেদৰে কিন্তু এতিয়াও পোৱা হোৱা নাই আৰু আমাৰ সমাজত বিশেষকৈ দিব্যাংগ ল'ৰা ছোৱালী বুলি ক'লে অলপ যেন অনিহা ভাৱ আছে সেই মনোভাৱটো আমাৰ সমাজত বৰ্তমান সময়লৈকে চলি আছে বাহিৰৰ ৰাজ্যসমূহত আমি যেনেদৰে দেখোঁ দিব্যাংগ ল'ৰা ছোৱালী কাৰণে যিমান সুবিধা আছে বি বা বিশেষকৈ আমি দূৰদৰ্শনত দেখো দিব্যাংগ ল'ৰা ছোৱালীবিলাকক যি বিভিন্ন গানৰ অনুষ্ঠান বা নচাৰ অনুষ্ঠানবিলাকলৈ লৈ যোৱা হয় ইমান ধুনীয়াকৈ সুন্দৰকৈ তেওঁলোকে তেওঁলোকৰ অবি যিবিলাক তেওঁলোকৰ হয় নাচ গানৰ প্ৰদৰ্শন কৰে আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু আমাৰ আমাৰ ৰাজ্যত ল থকা দিব্যাংগ ছাত্ৰ ছাত্ৰী তেনেদৰে আগবাঢ়িব পৰা নাই সেইকাৰণে ইয়াত চৰকাৰৰ যথেষ্ট কৰিবলগীয়া আছে যাতে দিব্যাংগ ল'ৰা ছোৱালীসকলেও ভৱিষ্যতে তেওঁলোকৰ জীৱনটো ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰে